অঁ হেল্ল' অঁ শুনিছোঁ কওক

অঁ হয় হয় হয় নেকি অঁ আপোনাৰ নামটো কি আছিলে যে অঁ চিমি আছিলে অঁ অঁ অঁ হ'ব মই আপোনাৰ আজি সন্ধিয়াৰ ভিতৰত লৈ আহিম বাৰু পিছবেলা ঠিক আছে অঁ